হাঁহ কুকুৰাৰ ভেকচিনৰ বিষয়ে ক'বলৈ গ'লে পোৱালি ওলোৱাৰ সময় পাছতে ভেকচিনটো দিয়াবই লাগে বেমাৰ আজাৰৰ কাৰণে নিৰোগ হৈ থাকে তাৰপাছত হাঁহ কুকুৰা আচলতে চাফ চিকুণকৈ গঁৰাল বান্ধি পিনে ৰাখিব লাগে গঁৰাল বান্ধি ৰাখিব লাগে তাৰপাছত চাফ চিকুণ কৰিব লাগে গৰম দিনত ফেন লগাই ৰাখিব লাগে নহ'লে গৰম দিনত অলপ হাৱাটো কম পোৱা যায়তো মানে সেইটো কাৰণে অলপ হেৰিকৈ ৰাখিব লাগে তাৰপাছত এইবিলাক বেমাৰ আজাৰৰ কাৰণে আমি কুকুৰা পোৱালিৰ দানাৰ লগতো দৰব দিয়া হয় নহ'লেও মানে বেজী ভেকচিন হিচাপতো দিয়া হয় দিবই লাগে সেইটো পালনৰ কুকুৰা পালন কৰা হয় যেতিয়া নেকি সেইটো আমি আগতীয়াকৈ সজাগ হৈ ৰাখিব থাকিব লাগে সেয়াই আৰু ক'বলৈ হাঁহ পোৱালি ওলোৱাৰ পিছত এক্সট্ৰাকৈ সজাত ৰখা হয় সজাত ৰাখি পিনে মানে উলিয়াই দিয়া হয় আৰু পানীৰ কাৰণ পানীত চৰিবৰ কাৰণে ব্ৰয়লাৰ ব্ৰয়লাৰ কুকুৰাৰ সাধাৰণতে বহুত সাৱধানে ৰাখিব লাগে ব্ৰয়লাৰ কুকুৰাটো পটককৈ বেমাৰ আজাৰ ধৰে তাক ভেকচিন প্ৰথমেই দিয়াব লাগে সৰুৰপৰা পঞ্চল্লিছ দিনমান পঞ্চল্লিছ বা এসপ্তাহ দুসপ্তাহৰ পিছত দিব লাগে আৰু হেৰি ভেকচিনটো ভেকচিনটো দিয়াৰ পাছত মানে দানা পানী ভালদৰে খোৱাব লাগে তেওঁলোকক মানে লাইটৰ লাইটৰ ব্যৱস্থা কৰিব লাগে ফেনৰ ব্যৱস্থা কৰিব লাগে

ফেনৰ ব্যৱস্থা কৰিব লাগে ফেনৰ ব্যৱস্থা কৰিব লাগে এইবিলাক আৰু চাফ চিকুণতাত বেছি অধিক গুৰুত্ব ৰাখিব লাগে আৰু মানে কি হাঁহ কুকুৰা ভালে থাকিবলৈ বেমাৰো আহে কিছু চকু আচিনাই নহয় সেই আচিনাইৰ কাৰণে আমি মানে চাফ চিকুণতা বজাই ৰাখিব লাগে তাৰপিছত জুপুকালগা কিছুমান বেমাৰ আহে সেই বেমাৰৰ কাৰণে মানে সাৱধান হ'ব লাগে সদায় গম পানী বা ভাল চাফ চিকুণ পানী খুৱাব লাগে হেয়াই আৰু চাফ চিকুণতাত থ'ব লাগে আৰু এই ফেন সেয়াই আৰু মানে চাফ চিকুণতাত অধিক গুৰুত্ব ল'ব লাগে আৰু কুকুৰা হাঁহ যেনেকৈ আমি নিজেই চাফ চিকুণ থাকোঁ কুকুৰা হাঁহকো সেনেকৈয়ে চাফ চিকুণতাত ৰাখিব লাগিব ভাগ ভাগকৈ ৰাখিব লাগিব কুকুৰা হাঁহবিলাক মানে ইটো সিটোৰ হেৰি হ'ব দিব নহ'ব নহ'লে বেমাৰটো সহজে বিয়পে ছাইড ছাইডকৈ ৰাখিব লাগিব

তাৰ পাছত

কুকুৰা পোৱালি উলিয়াবলৈ হ'লে উমনি উমনি দিওঁতেও বৰ সাৱধান হ'ব লাগে উমনি দিওঁতেও সাৱধান হ'ব লাগে মানে ভালদৰে গৰম হেৰি তাপ পাবলৈ ৰাখিব লাগে গৰম দিনত ফেনৰ ব্যৱস্থাটো ল'বই লাগে কাৰণ গৰম দিনত হেৰি বেৰৰ ঘৰ যে মানে হাৱাটো কম পায় সেয়া কাৰণে আমি ভালকৈ ল'ব লাগিব যতন ইমান বিশেষ নাজানো বাৰু হ'লেও মানে কৈছোঁ কুকুৰা সেইবিলাকেই সৰু সুৰা বেমাৰ থাকে আৰু বেমাৰ হ'লে বুলি ক'লে ভেকচিন দিবই লাগিব কুকুৰা জুপুকা লগা আচিনাই উঠা সেইবিলাক বেমাৰ হয় কিছুমান হাঁহৰ কিবা পাখি ভঙা ধপধপনি আহি মূৰ অচেতন হৈ যোৱা সেনেকুৱা বেমাৰ লাগে সেই বেমাৰটোৰ কাৰণে আমি ভেকচিন দিয়াব লাগিব বা দৰব পাতি ব্যৱহাৰ কৰিব লাগিব আমি ফাৰ্মেচিত পাম তেনেকুৱা মানে যিটো ঔষধ খোৱালে আমি হাঁহ কুকুৰা ভাল কৰিব পাৰিম সেইবিলাক ঔষধ মানে আমি হেৰি মেডিচেন ফাৰ্মেচিত পাম তাৰপৰাই লৈ আহি আমি দিলেই হৈছে আৰু তাৰ পাছত কুকুৰা হাঁহ আমি বেচা কিনাও কৰোঁ ঘৰতো খোৱা হয়

হাঁহ কুকুৰা এই হাঁহ কুকুৰা কি আৰু সিমানেই

বেছ হাঁহ কুকুৰা যত্ন ল'বলৈ আমি এইখিনিকে কৰিব লাগিব তাকে কৈ সামৰিছোঁ